হেল্ল' আপুনি দ্বীপজ্যোতি নাথে কৈ আছে মই চান মই চানমাৰি পুলিচ ষ্টেচনৰপৰা ট্ৰেফিক পুলিচে কৈ আছিলোঁ আপোনাৰ নামত এখন চালান ৰেজিষ্টাৰ হৈ আছে আপোনাৰ সেইদিনা স্কুটি চলাওতে নাছিলে আপুনি স্কুটি চলাওতে আপোনাৰ তেতিয়া আপোনাৰ হেৰি হৈছিলে ড্ৰাইভিং লাইসেন্স নাছিলে আৰু আপুনি হেলমেটো দেখোন পিন্ধা নাছিলে সেইটো কাৰণে আপোনাৰ এটা ফাইন ৰেজিষ্টাৰ হৈ আছে টু থাউজেণ্ড ৰুপিজৰ টু থাউজেণ্ড এটা আপোনাৰ ৰেজিষ্টাৰ হৈ আছে চালান এইটো আপোনাৰ অনলাইন অনলাইন পাৰিব অনলাইন আপুনি পৰ্টেলত যাব ধুনীয়াকৈ তাতেই লিখা থাকিবই আপুনি তাতেই ই কৰ্ড বুলি থাকিব তাতে গৈ আপুনি পে'মেণ্ট কৰিব লাগে আৰু আপুনি এইটোতো বেয়া কাম কৰিছে নহয় আপুনি চাওক আপুনি এতিয়া উঠি অহা মানুহ আপুনি যদি আপুনি চালান ড্ৰাইভিং লাইচেন্সখন আজিলৈকে নাথাকে আপুনিটো ক'ৰবাত খুন্দিয়াই কাৰোবাক মাৰিয়ে দিব আপোনাৰটো প্ৰবলেম হ'ব ড্ৰাইভিং লাইসেন্সখন সোনকালে এপ্লাই কৰিব আৰু আপোনাৰ হেলমেটো নাই আপোনাৰ হেলমেট নথকাটো এটা ডাঙৰ ক্ৰাইম ন এটা আপুনি ক'ৰবাত খুন্দা মাৰিব পাৰে বা আপোনাক আহি কোনোবাই খুন্দা মাৰিব পাৰে হেলমেটোতো লাগে ন পিন্ধিব আৰু আপুনি হেলমেটৰ আই এছ আই যিটো মাৰ্ক থাকে সেইটো ব্ৰেণ্ডৰ কিনিব হেলমেট এটা অতি সোনকালে কিনিব ঠিক আছে আৰু আপুনি যদি ষ্টাইলৰ কাৰণে তেনেকৈ নিপিন্ধি নিপিন্ধি পিনি তেনেকৈ কৰিলে বেয়া কথা নহয় পে'মেণ্টো অতি সোনকালে কৰিব নহ'লে কি হ'ব আপোনাৰ পিছত আকৌ কেচ ৰেজিষ্টাৰ হৈ যাব আপুনি আকৌ ৰ্কোটত দৌৰিব লাগিব সেইকাৰণে আপোনাৰ যিটো আছে আপুনি সোনকালে পে'মেণ্ট কৰি হয়তো আজি কালিৰ ভিতৰত কৰাব আৰু কাইণ্ডলি আগলৈও চাব যাতে আপোনাৰ ড্ৰাইভিং লাইসেন্স নোহোৱাকৈ যাতে স্কুটি বা বাইক নচলায় ঠিক আছে এইটো সোনকালে পে'মেণ্টো কৰাই দিব ঠিক আছে দিয়া আজিকালিতো চব অনলাইনে হৈ গ'ল আপোনালোকেও নিজে অকণমান চাব আৰু দিয়ক দিয়ক ঠিক আছে কৰি দিব খালী দেই সোনকালে